উপায় নাই অঁ হেল্ল' অঁ বৰ্ণালী পেহী হয়নে অঁ কাইলৈ আমাৰ ঘৰত সকাম এখন আছিলে তাৰপৰা আপোনালোকৰ ঘৰত সেই ব্ৰইলাৰ আছেনে বাৰু এতিয়া অঁ ব্ৰইলাৰ দহ কেজিমান মোক লাগিছিলে দামটো কেনেকৈ ল'ব

অঁ তাৰপৰা কাটি দিব পাৰিবনে ৰাতিপুৱা নটা বজাৰ আগত মোক ন'হলে কাটি দিবহোঁ

অঁ তা আপুনিও আহিব আকৌ সোনকালে

সোনকালে আহিব আকৌ অঁ অঁ হ'ব দিয়ক অঁ